নদীত মাছ ধৰাৰ পৰা বজাৰত বিক্ৰী কৰালৈকে মাছ ধৰাৰ প্ৰক্ৰিয়াটো বিভিন্ন ধৰণেৰে হয় আমি খেৰালি মাৰি মাছ ধৰিব পাৰোঁ খেৰালি এজন ব্যক্তিৰ দ্ৱাৰাইহে মাছ ধৰিব পাৰি আৰু জাল পাতি আমি মাছ ধৰিব পাৰোঁ আঠুৱা দুইজন তিনিজন মানুহ লগ লাগি আমি আঠুৱা টানি মাছ ধৰি বজাৰত বিক্ৰী কৰিব পাৰোঁ আমি জুলুকি পলহ চেপা আদি বিভিন্ন ধৰণৰ মাছ মৰাৰ সঁজুলিৰ দ্ৱাৰা আমি মাছ মাৰি বজাৰত বিক্ৰী কৰিব পাৰোঁ আমি জাকৈ জৰিয়তে মাছ মাৰি বজাৰত বিক্ৰী কৰিব পাৰোঁ আদি বিভিন্ন পদ্ধতিৰে আমি মাছ মাৰি বজাৰত বিক্ৰী কৰিবলৈ পাৰোঁ আমাৰ ওচৰে পাজৰে কিছুমান মাছৰ বজাৰ আছে সেই মাছৰ বজাৰবিলাক হৈছে পাঁচআলি মাছৰ বজাৰ বহে আমাৰ ডেইলী বজাৰ আছে মাছৰ আমাৰ ধেমাজিৰ কাৰিচুকৰ মাছৰ বজাৰ মাছখোৱা মাছৰ বজাৰ চিলাপথাৰ মাছৰ বজাৰ নলনী পামৰ মাছৰ বজাৰ আদি বিভিন্ন মাছৰ বজাৰ আছে আৰু এই মাছৰ বজাৰসমূহত আমি বি নদীত মাছ ধৰি আৰু বজাৰত বিক্ৰী কৰিব পাৰোঁ আৰু পইচা উপাৰ্জন কৰিব পাৰোঁ ধন্যবাদ